আমাৰ অসমীয়া মানুহৰ মিঠাই বুলি ক'লে পিঠাই মেইন আমি এতিয়া বৰা চাউল তিয়াই থওঁ এঘণ্টামান তিয়াওঁ তিয়াই খুন্দি আনোগৈ আনি পিঠা বনাওঁ পিঠাত গুড়ে তিলে বনাওঁ এভাগ আৰু চেনি দিও বনাওঁ আৰু লস্কাও বনাওঁ লস্কাও বনাবলৈও নাৰিকল ফালি গৈ গুচাই ৰুকিব লাগে ৰুকি তাত চেনি টেনি মিলাই লস্কা বনাওঁ তাত কিছুমান তিলৰ লাড়ু বনাব পাৰোঁ তিলৰ লাড়ু বনাওঁ আকৌ জেং পিঠা বনাওঁ সুতুলি পিঠা বনাওঁ আৰু ফেনী পিঠা ফেনি পিঠা বনাবলৈও গুৰ কাটি ল'ব লাগে গুৰ কাটি ৰাতি মানে তিয়াই থৈ ৰাতিপুৱাহে তেলত বনাব পাৰি আৰু ভাপত দিয়া পিঠা ভাত পিঠাও বনাব পাৰি